মই ফ্ৰিজ আৰু হেৰি ফেন আৰু টিভি এনেকৈ ল'ম বুলি ভাবিছোঁ আপোনাৰ লগত আছেনি বাৰু অঁ দামবিলাক কেনেকৈ কৈছে তাকে দামবিলাক কেনেকৈ ফেন ফেন আপোনাৰ টেবুল ফেন অঁ অলপ কমাব আৰু মোৰ ঘৰ গোলাঘাটত কি কৈছে ঠিক আছে ঠিক আছে লৈ যাম অঁ কমাব আৰু মানে কেইবাটাও ল'ম আৰু আগতেও আপোনাৰ পৰা আনি আছোঁ সেইকাৰণে মানে দুই চাৰিশ টকা কমালে ভাল হয় আৰু

ঠিক আছে মই দোকানলৈকে যাম চাবলৈ

কাইলৈ মই অঁ কালি ভিতৰত যাবলৈ কৈছেনি বাৰু অঁ অঁ অঁ

ঠিক আছে দিনটোৰ ভিতৰত কোনোবা এটা টাইম ওলিয়াই যাম আৰু